হেল্ল' বন্তি চিনেমা এখন চাম বুলি ভাবিছোঁ আজি সন্ধিয়াতে মানে হেৰি কেইজনীমান লগৰো যাব এতিয়া পে'টিএমতে কিত টিকেটটো কটা হ'ল বিদুৰ ভাই চিনেমাখন চাম বুলি ভাবিছিলোঁ এতিয়া পে'টিএমতে টিকেটটো কাটিলোঁ এতিয়া হ'লনে নাই নাম্বাৰটো দি দিছোঁ আই ডি নাম্বাৰটো দি দিছোঁ তুমি চাবাচোন পাঁচ সাত চাৰি আঠ হ'লনে নাই ক'বা